মই বিশেষতে জন্তুবিলাক বজাৰৰ পৰা কিনা যায় আৰু এনেই বেপাৰী আহে পোৱালী গাহৰি পোৱালী ছাগলী পোৱালী এনেকৈ বেপাৰী আহে বেপাৰীৰ পৰাও কিনা যায় আৰু গাঁৱতো তেনেকৈ কাৰোবাৰ গুৰিত ভাল সঁচ দেখিলে সঁচটো কিনা যায় তেনেকৈ আনি পিনে ঘৰত জন্তুবিলাক গোটোৱা হয় এই জন্তুবিলাক আপদাল মেৰামতি কৰাৰ পাছত আপদাল কৰি পূৰ্ণাংগ অৱস্থালৈ নিয়াৰ পাছত আমি মানে বেপাৰী চেপাৰী আনি বিক্ৰী কৰোঁ তেতিয়া বেপাৰী আহি বিক্ৰী কৰা সময়ত আকৌ পুনৰ নতুন পোৱালী কিনি আনি আপদাল কৰা যায় সেইবিলাক আকৌ পূৰ্ণাংগ অৱস্থালৈ আনিলে মানে আকৌ সিহঁতক বিক্ৰী কৰিব পৰা যায় এনেধৰণে আমাৰ মানে কৃষকে প্ৰফিট পাই আছোঁ এয়া ঠিক গৰুৱেই গৰু হ'লেও আমি মানে ভাল ভাল উন্নত সঁচৰ চেঁউৰি আনি ঘৰতে পুহি মেলি ডাক্তৰ লগাই কিবা কৰি উন্নত ধৰণৰ পোৱালীক উন্নত ধৰণৰ গাখীৰ উৎপাদন হয় এনেদৰে কাম কৰি আমি পুৰা কৃষকে প্ৰফিট হৈ আছে এতিয়া ছাগলীবিলাক ছাগলীবিলাকো ঠিক তেনেধৰণে উন্নত সঁচৰ ছাগলী কিনি আনি সেই ছাগলীবিলাকক মানে ঘৰতে আপদাল কৰি ডাঙৰ দীঘল কৰি পোৱালি তোলা হয় পোৱালিবিলাকক প্ৰতিপালন কৰি যেতিয়া পূৰ্ণাংগ হয় তেতিয়া বজাৰলৈ পঠোৱা যায় বেপাৰী আহে বেপাৰীয়েও লৈ যায় সেই ধৰণে প ছাগলীতো প্ৰফিট হয় বিশেষ হিচাপে মাংসবিলাক মাংসটো নিজেও খাওঁ আৰু মাংস কাৰণে গোটেই পৃথিৱীয়ে বিচাৰি ফুৰেহি বিশেষ বেপাৰী বিচাৰিবলগীয়া নহয়েই মাংস বিচাৰি কাষ্টমাৰ নিজেই আহে ঠিক তেনেধৰণে হৈ আছে চলি আছে হাঁহ কুকুৰাবিলাকো তেনেধৰণেই বিচাৰি অনা যায় হাঁহো উন্নত সঁচৰ হাঁহ গাঁৱতেই পোৱা যায় কুকুৰাও উন্নত সঁচৰ হাঁহ কুকুৰা আজিকালি গাঁৱতে হয় সেই তেনেকৈ গাঁৱৰ পৰা কণী আনিও পোৱালী জগাই ল'ব পাৰি ঘৰত পোৱালী জগায়ো নিজৰ সঁচ ৰখাব পাৰি তেনেকৈও কৰা যায় আৰু এইদৰে কৰি গৈ থাকোঁতে হাঁহ কুকুৰা ছাগলী ছাগলীবিলাকো ঠিক তেনেধৰণে হয় সেইখিনি কৰাৰ পিছত তেতিয়া আমি পূৰ্ণাংগ এটা অৱস্থা পাই তেতিয়া আমি প্ৰফিট পাওঁ পইচা পাওঁ আৰু নিজৰ মোৰ এতিয়া ঘৰতে দুজনী গাই গৰু আছে দুজনী প্ৰায় দুই লিটাৰ দুই লিটাৰ চাৰি লিটাৰমান গাখীৰেই পাওঁ আকৌ ছাগলী আছে চাৰিজনীমান প্ৰায় বছৰেকত সিহঁতেও প্ৰায় পোন্ধৰ বিছ হেজাৰ টকা এটা ইনকম হয় আৰু কুকুৰা পাৰও ধৰক বছৰটোত মানে তিনিজাউৰি চাৰিজাউৰি বিক্ৰী কৰা যায় তেতিয়া মানে কুকুৰাও ঠিক ত্ৰিছ চল্লিছ হেজাৰ টকা এটা ওলায় এইদৰে গৈ থাকে কণীও বিক্ৰী কৰা যায় কুকুৰা থলুৱা কুকুৰাবিলাক কণী পাৰে কণীও বিক্ৰী কৰা যায় কণীবিলাকো এই আজিকালিতো আৰু যথেষ্ট দাম হ'ল দহটা ক কণী বিক্ৰী কৰি দিলে এশ টকা পায়েই সেইধৰণেও প্ৰফিট হয় আমি মুঠতে বছৰটোত প্ৰায় চাৰি লাখ পাঁচ লাখ টকা এটা আমি বেনিফিট কৰোঁ কৃষকে এই ধৰণে কৰি গৈ থাকোঁতে কিছুমান প্ৰতিখেধক কিবা কিবি দিয়া ভুল হোৱা কাৰণে কেতিয়াবা মহামাৰীও পায় কেতিয়াবা ঘাটি খাই যায় কৃষকে কিন্তু এবাৰ ঘাটি খাই গ'লোঁ বুলিয়েই নেক্সট্ হাত ডাঙিলে নহ'ব গতিকে একবাৰ ঘাটি খাই যোৱাৰ পাছত পুনৰবাৰ নতুন উৎসাহ উদ্যমেৰে খুব সাৱধানে কৰিলে পুনৰ প্ৰফিট হৈ যায়